হয় আমাৰ অঞ্চলৰ ওদালগুৰি জিলাৰ ওৰাং অভয়াৰণ্য এখন আছে এই অভয়াৰণ্যখনত যথেষ্ট পৰ্যটকসকল আহে আৰু তেওঁলোকে আহি আমাৰ এই অভয়াৰণ্যখনত থকা জীৱ জন্তুসমূহ উপভোগ কৰে মানে চাই চিটি খুব আনন্দময় লাভ কৰে কথা হ'ল ওৰাং অভয়াৰণ্যখন ক'ত ওৰাং অভয়াৰণ্যখন ওদালগুৰি জিলাৰে পাঁচনৈ সেইপিনে শোণিতপুৰ ডিষ্ট্ৰিক্ট আৰু এইপিনে ওদালগুৰি জিলা গতিকে ওদালগুৰি জিলাৰ ঠিক বাউনডাৰীতে ওৰাং অভয়াৰণ্যখন এই ওৰাং অভয়াৰণ্যখনত বিদেশৰ পৰাও পৰ্যটকসমূহ আহি ওৰাং অভয়াৰণ্যত চাই চিটি তেওঁলোকে আনন্দময় লাভ কৰে আৰু ঠিক ওৰাং অভয়াৰণ্যখনৰ ওচৰে পাঁজৰে বিভিন্ন ধৰণৰ জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে লোকে বাস কৰি আছে আমাৰ অঞ্চলৰে অৰ্থাৎ ওদালগুৰি জিলাৰে ওৰাং অভয়াৰণ্যখন খুব গছ গছনি আৰু হাবি জংঘলেৰে ভৰা বহুতো বিঘাৰ এই অভয়াৰণ্যখন আছে ওৰাং অভয়াৰণ্যখনত দক্ষিণপিনে থকা লোকসকল বিশেষকৈ মুছলিম লোকসকলে বাস কৰি আছে আৰু পূবপিনে বড়ো জনগোষ্ঠী আছে পশ্চিমপিনেও প্ৰায় বড়ো জনগোষ্ঠী আৰু বঙালী সম্প্ৰদায়ৰ লোকসমূহে বাস কৰি আছে আৰু উত্তৰ পিনে অসমীয়া বঙালী বড়ো বিভিন্ন জাতি জনগোষ্ঠীৰে ভৰা কিন্তু এই ওৰাং অভয়াৰণ্যখন তেজপুৰ যোৱা এইটো হাইৱে'ৰ হাইৱে' মাজেৰে গৈছে

ওৰাং অভয়াৰণ্যখনৰে সীমাটোৱেই হৈছে পাঁচনৈ আৰু পাঁচনৈৰ পূবপিনে ঢেকীয়াজুলি তথা শোণিতপুৰ জিলা আৰু পাঁচনৈৰ পশ্চিমপিনে ওদালগুৰি জিলা ওৰাং অভয়াৰণ্যখনক নোপোৱাতেই চাৰিআলি এই চাৰিআলিটো একপিনে গৈছে বৰচলা এপিনে গৈছে তেজপুৰ এপিনে গৈছে মঙলদে গুৱাহাটী আনপিনে উত্তৰপিনে গৈছে এইটো মাজবাট অৰ্থাৎ পাহাৰ তাত ভৈৰৱকুণ্ড পাহাৰ সেইপিনে যাব পৰা পকী ৰাস্তা আছে ওৰাং অভয়াৰণ্যখনত বিশেষকৈ শীতকালত বহুতো যাত্ৰীসমূহে বনভোজ খাবলৈ আহে আৰু ওৰাং অভয়াৰণ্যখনৰ বিষয়ে জানিবলৈও তথা চাবলৈ আহে ওৰাং অভয়াৰণ্যয়খনত বিশেষকৈ বাঘ ভালুক হাতী ইত্যাদি দেখিবলৈ পোৱা যায় তাৰ ভিতৰত চৰাই চিৰিকতিও কিছুসখ্যক আছে ওৰাং অভয়াৰণ্যখনত বিদেশী পৰ্যটকসমূহ আহিলে ইয়াত কিন্তু কোনো ধৰণৰ চাফাৰীৰ ব্যৱস্থা বৰ্তমানলৈকে অধিক কৰা হোৱা নাই সেইবাবে থকাৰ সুবিধা নথকাৰ বাবেই ওৰাং অভয়াৰণ্যখন এদিনতে চাই চিতি তেওঁলোকে অন্য অভয়াৰণ্যলৈ পৰ্যটকসকলে যাবলগীয়া হয় যেনে কাজিৰঙা ঠাইসমূহলৈ যাব লগা হয় ওৰাং অভয়াৰণ্যখনত চোৰাং চিকাৰীয়ে গঁড় হত্যা কৰিবলৈ আহিছিল যদিও তেওঁলোকক এতিয়া অৰ্থাৎ বধ কৰা হৈছে ওৰাং অভয়াৰণ্যত গঁড়ৰ সংখ্যাও নথকা নহয় যথেষ্ট আছে এই গঁড়সমূহ এতিয়া সুচাৰুৰূপে থাকিবলৈ পাইছে জীৱ জন্তুৰ ভিতৰত আকৌ এবাৰ কৈছোঁ ওৰাং অভয়াৰণ্যত বাঘ সিংহ হাতী গঁড় আৰু কিছু সৰ্পজাতীয় ওৰাং অভয়াৰণ্যতে আছে গতিকে আমাৰ অঞ্চলতেই যিহেতু ওচৰতেই আছে ওদালগুৰি জিলাৰ ওচৰতেই ওৰাং অভয়াৰণ্যখন ইয়াত বহুতো পৰ্যটক আহে আৰু সেইবাবে মই আজি জনাবলৈ পাই সুখী হৈছোঁ যে ওৰাং অভয়াৰণ্যখনত আকৌ দেশ বিদেশৰ পৰা বহিৰাজ্যৰ পৰা লোকসমূহে আহি তথা পৰ্যটক হিচাপে আহি এই ওৰাং অভয়াৰণ্যখন উপভোগ কৰিবলৈ মই অনুৰোধ জনাইছোঁ ওৰাং অভয়াৰণ্যখনত তাত এতিয়া বৰ্তমান ফৰেষ্ট ডিপাৰ্টমেণ্টে চোৱা চিতাৰ দায়িত্ব লৈছে যিহেতু গতিকে কিছু সাৱধানতা অৱলম্বন কৰা হৈছে আগতেই কোনো ছ'চিয়েল ফৰেষ্ট ডিপাৰ্টমেণ্টে এইসমূহ চোৱা চিতাৰ ব্যৱস্থা নোলোৱাত কিছু গঁড় হত্যা কৰাত সুবিধা পাইছিল কিন্তু বৰ্তমান সময়ত দেখিবলৈ পাইছোঁ ওৰাং অভয়াৰণ্যত কোনো ধৰণৰ গঁড় হত্যা হাতী হত্যা কৰিবলৈ পৰা হোৱা নাই গতিকে এই অভয়াৰণ্যখনত সমূহ ভাৰতবৰ্ষৰ বা বিদেশৰ পৰ্যটকসকলকো অহাৰ বাবে আমন্ত্ৰণ জনাইছোঁ লগতে এইখিনি কথা ক'বলৈ পাইছোঁ যে ওৰাং অভয়াৰণ্যখনত বিশেষকৈ বড়ো জনগোষ্ঠী আৰু মুছলিম জনগোষ্ঠীয়ে ওচৰে পাঁজৰে বসবাস কৰি আছে আৰু তাত তেওঁলোকে ওচৰে পাঁজৰে খেতি বাতি কৰি খৰি খেৰ বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰি আছে গতিকে ওৰাং অভয়াৰণ্যৰ বিষয়ে মই যিহেতু ওচৰৰে হয় বাসিন্দা সেইবাবে অৰাং অভয়াৰণ্যখনলৈ সকলো জনগোষ্ঠীৰ লোকসমূহক নিমন্ত্ৰণ কৰিলোঁ আৰু সকলোৱে এই ওৰাং অভয়াৰণ্যত পৰ্যটক হিচাপে আহি চোৱাৰ বাবে মই অনুৰোধ জনালোঁ ধন্যবাদ